বৰ্তমান প্ৰযুক্তিবিদ্যাই সমাজত কি ভূমিকা গ্ৰহণ কৰিছে মানে বহুতেই কৰিছে ধৰক আগতে আমি এতিয়া যিটো মোবাইলৰ পৰা এতিয়া মই এই এপটো চলাই আছোঁ সেই এপটোৱে ধৰক আগতে ৰিচাৰ্জ কৰিবলৈ হ'লে কুপন টাইপ এটা থাকে সেইটো স্ক্ৰেচ কৰিব লাগে সোমাব কেতিয়াবা বহুত দেৰিও হয় সোমাওঁতে আজিকালি ধৰক মোবাইল নিজৰ মোবাইলটোৰ পৰাই নিজে ৰিচাৰ্জ কৰিব পাৰি তাৰপিছত আপোনাৰ বহুত দূৰত এতিয়া কোনোবা এজন থাকে ধৰক আমি তেওঁৰ লগত সঘনাই বাৰ্তালাপ কৰিব পাৰোঁ আজি ধৰক হোৱাটছআপ ওলাইছে হোৱাটছআপত আমি ভিডিঅ' কলো কৰিব পাৰোঁ ধৰক মেছেজৰ আদান প্ৰদানো কৰিব পাৰোঁ বহুতখিনি সহায় হৈছে আমি ধৰক বহুত দিন এজন মানুহক ধৰক দূৰত থাকে তেওঁ আমি বহুত দিন হ'ল দেখা নাই তেওঁক চাবলৈ মন গ'লে আমি ভিডিঅ' কল কৰিব পাৰোঁ ফেচবুকত আমাৰ নিজৰ কিবা এটা ষ্টেটাছ বা কিবা এটা দিব পাৰোঁ আমি কিবা ফটো ভাল লগা ফটো এখন আপলোড কৰিব পাৰোঁ ধৰক তেনেকুৱা বহুত আমাৰ বৰ্তমান প্ৰযুক্তিয়ে বিদ্যাই আমাক বহুতো ধৰক চেইঞ্জেছ দিছে এতিয়া বেংকৰ কথাই কওঁ অনলাইন বেংকত ধৰক এতিয়া আমি আগতে পইচা পঠিয়াবলৈ কাৰণে বেংকত গৈ লাইন পাতি থাকিব লাগে লাইনৰ তাৰপিছত ধৰক লাঞ্চ টাইম হয় কেতিয়াবা সেই চাৰিটা বাজি যায়গৈ আমি দিব নোৱাৰোঁ আজিকালি কিন্তু নিজৰ মোবাইলৰ পৰাই এটা ক্লিকতে পইচাটো পঠাব পাৰি সেইবোৰ ক্ষেত্ৰতো বহুত সুবিধা হৈছে আৰু ধৰক এতিয়া টিকেট ট্ৰেইনত যাবলৈ টিকেট আমি ঘৰত বহিয়ে ধুনীয়াকৈ চাব পাৰি বা ফ্লাইটত যাবলৈ টিকেট ধুনীয়াকৈ ঘৰৰ পৰাই চাব পাৰি কনফা এইটো কিবা ৰিজাৰ্ভেশ্যন হ'বনে নহয় ৱেইটিং লিষ্ট আছেনে আৰ এ চি হৈ আছেনে বা ঘৰৰ পৰাই অনলাইনৰ যোগেদিয়ে বা মোবাইল টিপিয়েই পততকৈ আপুনি টিকেটটো কৰিব পাৰি ধৰক এতিয়া বোলে ৱেইটিং আছে বা আৰ এ চি হৈ আছে আপুনি পি এন আৰ নাম্বাৰ মাৰি ধৰক ধুনীয়াকৈ এতিয়া চাবও পাৰি চব আজিকালি মোবাইলটোতে হৈ গ'ল সেইটো কাৰণে আমাৰ বহুতো ভাল হৈছে এতিয়া ধৰক কিবা কিতাপ এখনৰ বিষয়ে আমি জানিবলৈ মন গৈছে আমি ধৰক কোনোবা এপ এটা খুলিলোঁ খুলি মেলি তাতে আমি গুগলত ছাৰ্চ কৰিলোঁ এই কিতাপখনৰ বিষয়ে মই অলপ জানিব লগা আছে সেইটো জানিব ল জানিব লগাখিনি আমি ধুনীয়াকৈ পঢ়ি ল'ব পাৰি ধৰক আজি কোনোবা চিনেমা এখন ধৰক এতিয়া ৰিলিজ হৈছে আমি চিনেমাখনৰ হলত চাবলৈ যাব পৰা নাই পিছত আমি ঘৰতে বহি ধুনীয়াকৈ সেই ভিডিঅ'টো চাব পাৰি সেইটো কাৰণে বহুতো ভাল হৈছে ধৰক এতিয়া বহুত দূৰত থকা মানুহজনৰ লগতো আমি অতি কম সময়ৰ ভিতৰতে ধৰক কথা পাতিব পাৰি বা তেওঁক চাব পাৰি বহুতো সুবিধা হৈছে আমাৰ